হেল্ল' অঁ দাদা অহাই নাই ইমান টাইম হ'ল আৰু কি হৈছে জানেনে মোৰ ঠিকনাটো ভুল হৈছে মই য'ত আছোঁ লোকেচনটো অট' অট' মানে অট'কাৰেক্ট হৈ তাৰ মানে গুছি গৈছে এতিয়া মই য'ত আছোঁ একদম মানে ভুল হৈ গৈছে আপুনি মোৰ এড্ৰেছটো লৈ লওক সেইটো কেঞ্চেল কৰি দিয়ক লোকেচনটো আহিবনে ইমান মানে দূৰলৈকে টাইম অকণমান জল্ডি আহিব লাগিব কিন্তু আগৰ লোকেচনটো এইটো মোৰ বেলেগ বাইলেনটো গুচি গ'ল নহয় নাজানো কেনেকে হয় এ হয়ে আৰু গুগল মেপত এনেকুৱা অঁ এতিয়া হেৰি কৰক লোকে মোৰ এড্ৰেছটো লৈ লওকচোন ওচৰতে আছোঁ কিন্তু বাইলেন বাইলেনটোহে ইফাল সিফাল হৈছে বেলেগ প্ৰব্লেম হোৱা নাই বেছি দূৰত গুছি যোৱা নাই কিন্তু মই অলপ জল্ডি জল্ডিত আছো আপুনি জল্ডি জল্ডি আহিব পাৰিবনে লোকেচনটো আছিলে আপোনাৰ এইটো মোৰ লিচুবাগান হেঙেৰাবাৰী এল পি স্কুলৰ ছাইডৰ ৰাষ্টাটোৰে সোমাই আহিব লাগিব অট'ষ্টেণ্ডলৈকে অট'ষ্টেণ্ডলৈকে আহি পেলাই অট'ষ্টেণ্ডৰ যিটো ফ্ৰণ্টৰ ফ্ৰণ্টৰ ৰাষ্টা আছে শশীন্দ্ৰ কুমাৰ দাস পথ বুলি লিখাই আছে ওপৰত আপুনি দেখিবই তাৰ পিছত পোষ্টাৰ এখন লগোৱা আছে মানে শশীন্দ্ৰ কুমাৰ দাস পথ তাৰে কাষতে এখন মানে সুলভ মূল্যৰ দোকানো এখন আছে মোৰ ঘৰৰ একদম কাষতে তাৰ কাষৰ ঘৰটোৱেই মোৰ হাউছ নাম্বাৰ ফ'ৰ ৰেড কালাৰৰ গেট অঁ এতিয়া জল্ডি জল্ডি পাবনে আহি সেইটো কেঞ্চেল কৰি দিলে ন আচ্চা আচ্চা অকণমান জল্ডি আহক মোৰ দেৰি হৈছে মানে বহুত বেছি আৰু নহ'লে ট্ৰেফিক পালেটো বহুত দিগদাৰ হৈ যাব আচ্চা আচ্চা ঠিক আছে অঁ ঠিক আছে ঠিক আছে মই অকণমান ৰৈ আপুনি যিমান পাৰে জল্ডি আহিব হা চৰ্ট কাটেদি আহি যাওক কিবাকে আহক মুঠতে মোৰ বহুত দেৰি হৈছে অঁ ঠিক আছে ঠিক আছে আকৌ মই ফোন কৰিম হা আপুনি ৰিচিভ কৰিব ঠিক আছে অঁ ঠিক আছে